আমাৰ ইয়াৰ এম পি হ'ল পল্লৱলোচন দাস আৰু আমাৰ পঞ্চায়তৰ যিজন বৰালিমৰা পঞ্চায়তৰ সভাপতি হ'ল লাচিত বৰা আৰু মইয়ো তেওঁলোকৰ সৈতে বহুত আগত তেনেকৈ ৰাজনীতিৰ লগত জড়িত আছো আৰু তেনেকৈ বহুতখিনি ঘূৰিছোঁ আগে পিছে আৰু আমি যথেষ্ট কামো কৰিছোঁ যেনেকৈ এম জি এনৰেগা হওক আমি তেনেকৈ আমি ৰাস্তা ঘাট বহুত ধৰণৰ বনালোঁ আৰু বনায়ো আছো আৰু আগলৈকে আমি যিমান দিনৰলৈকে এইটো কামৰ লগত জড়িত থাকিম আমি বনাম বাৰু